মই এই শিৱসাগৰ শিৱসাগৰ দলমুখ চাৰিআলি বিগ মাৰ্কেটৰপৰা এটা হেণ্ডবেগ আনিছিলোঁ হেণ্ডবেগটো হেণ্ডবেগটো তাত দোকানত থাকোঁতে দেখাত ভালো আছিলে আৰু দোকানৰ মালিকজনে হেণ্ডবেগটো বহুত ভাল ভাল কোৱালিটিৰ এইবোৰ কৈছিলে কিন্তু ঘৰত আহি পিনে মই হেণ্ডবেগটোত মোবাইল এটা থৈ কেইদিনমান চলালোঁ এসপ্তাহমানৰ পিছত হেণ্ডবেগটো বেয়া হৈ থাকিল হেণ্ডবেগডালৰ চেইনডালো বেয়া হৈ থাকিল আৰু হেণ্ডবেল হেণ্ডবেগডাল হেণ্ডবেগডাল বৰ ভালো নাছিল ৰঙো আঁতৰিবলৈ ধৰিছিল হেণ্ডবেগটো হাতত লওঁতে তাৰ ফিটাকেইডাল চিগি গৈছিল আৰু দোকান দোকানখনৰ মালিকটোৱে যিভাগে কৈছিল হেণ্ডবেগটো তেনেকুৱা নাছিলে হেণ্ডবেগটো এসপ্তাহ চলাৰ পিছত আৰু মই ভালকৈ ব্যৱহাৰ কৰিছিলোঁ তথাপিও হেণ্ডবেগটো চিগি গৈছিল মুঠতে সেই দোকানখনৰ হেণ্ডবেগ হেণ্ডবেগ দোকানখনৰপৰা হেণ্ডবেগ নহয় সকলোবোৰ বস্তুৱে কিনিব নালাগে কি ঠিকনা দোকানখনত ভাল বস্তু বিকিছেনে নাই বেয়া বস্তু বিকিছে দোকানখনত এনেই কয় ভাল বস্তু বুলি কিন্তু দোকানখনৰ বেছিভাগ বস্তু বেয়াই আৰু তাত মানুহজনে দাবী কৰে আৰু দামো বেছিকৈ লয় তাত বস্তু বেয়া বিকে আৰু দামো বেছিকৈ লয় মুঠতে দোকানখনৰপৰা বস্তু কিনিব নালাগে ইমানেই ক'লোঁ